হেল্ল' অঁ কোৱা নাই নাই এই ঘৰৰ আগ আগফালে বহি আছো কোৱা অঁ পিকনিক খাম বুলি ভাবিছোঁ কিন্তু যাবা ক'ত বিশ্বনাথ ঘাট বিশ্বনাথ ঘাটতো অঁ ভালেই আছে মানে নদীখন বিশ্বনাথ ব্ৰহ্মপুত্ৰ পাৰ হৈ পেলাই উমা টুমুনীৰ ফালে ভাল আছে কোন কোন যাবা বাৰু অঁ নদীৰ নাৱত যাব লাগিব পইচা পইচাপাতি পোন্ধৰজনৰ ধৰক কিমানকৈ হ'ব পাঁচশ এহেজাৰ অঁ অঁ অঁ ব্ৰয়লাৰ ল'ৰা ছোৱালীও যাব নেকি আমাৰ কলেজৰ ডিপাৰমেন্টৰে হয় মেমহঁতো যাব নেকি আকৌ অঁ আজি আজি কি বাৰ

দেওবাৰে মানে যাম নেকি অঁ দেওবাৰে ধৰ বন্ধ থাকে অঁ ইয়াত ধৰ চাবলগীয়া জেগা বহুত আছে তুমি তুমি মন্দিৰ আছে ইয়াত অঁ মন্দিৰ চন্দিৰ চাবলৈ ভালুক মন্দিৰ এটাও আছে তাত এই যে গোঁসাই যে নিয়ে ব'হাগ বিহুৰ টাইমত গোঁসাই কলেজ গৈ মিলাব লাগিব ৰ বাজেটখন বনাব লাগিব ডেক চেক নিবই লাগিব অঁ অঁ কলেজতে হ'ব আৰু